বিশেষকৈ কৃষিজাত সামগ্ৰীসমূহ চহৰৰ পৰা যথেষ্ট দূৰত গাওঁসমূহত খেতি কৰা হয় গাওঁসমূহৰ যাতায়ত ব্যৱস্থা আগৰ তুলনাত উন্নত হৈছে যদিও এতিয়াও যথেষ্ট পৰিমাণে উন্নত হ'বলৈ বাকী আছে বাৰিষা সময়ছোৱাত যাতায়তৰ ব্যৱস্থা সুচল নোহোৱাৰ বাবে কৃষিজাত সামগ্ৰীসমূহ বজাৰলৈ কঢ়িয়াই নিবলৈ যথেষ্ট কষ্ট হয় লগতে কৃষিজাত সামগ্ৰীসমূহ বজাৰলৈ সময়মতে নিব পৰাতো এটা মূল্য নিৰ্ধাৰণ হয় এই ক্ষেত্ৰত দুখীয়া কৃষকসকলে যাতায়ত হিচাপে তেওঁলোকে নিজৰ চাইকেল নাইবা সৰু বাহন এখনৰ সহায় ল'বলগীয়া হয় এই ক্ষেত্ৰত যদি চৰকাৰে এটা এটা অঞ্চলৰ পৰা যি অঞ্চলত অধিক পৰিমাণে কৃষিজাত সামগ্ৰী উৎপাদিত হয় সেইসমূহৰ পৰা কৃষিজাত সামগ্ৰীসমূহ বজাৰলৈ নি সূচ নিবলৈ সুচল হোৱাকে একোখন বাহনৰ যদি যোগান ধৰিব পাৰে তেনেক্ষেত্ৰত দুখীয়া কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি অনুভৱ কৰা হয়